যোগাসনৰ অভ্যাস মানুহৰ থাকিব লাগে কাৰণ কেলৈ যোগাসনৰ ফলত আমাৰ হেলথ স্বাস্থ্যটো ভাল থাকে আৰু ব্লাড চাৰ্কোলেশ্যন যিটো তেজ চলাচল তেজ চলাচলটো ভাল হয় ইমিউনিটি পাৱাৰটো বাঢ়ি থাকে মানুহৰ ইমিউনিটি পাৱাৰ বঢ়া মানে মানুহৰ স্বাস্থ্যটো ভাল থাকে হজম হয় খোৱা হজম হয় বা চলা ফিৰাত সুবিধা হয় আৰু যিসকলে যোগাসন কৰে তেওঁলোকৰ পৰাপক্ষত ক'বলৈ গ'লে বেমাৰ আজাৰ হোৱা দেখা নাই মই আজিলৈকে যেনেকৈ এইটো পূৰ্বতে আমাৰ এইটো যোগাসন আছিলে এতিয়া লুপ্ত পাইছে গতিকে এতিয়া আমাৰ ৰামদেৱে ৰামদেৱে সেই পুৰণি পুৰণা যোগাসনটো আছিলে কাৰণে তেওঁ তি সেইখিনিকে এতিয়া নতুন কৰি পেলাইছে আৰু বহুত মানুহক তেন তেওঁ শিক্ষা দিছে যোগাসন বহুত মানুহে তেওঁক দেখি পেলাই বহুত মানুহে এতিয়া যোগাসন কৰিছে আৰু তাৰফলত আমাৰ বহুতো পুৰুষ মহিলা বা সকলো মানৱ জাতিটো বহুতো উন্নতি হৈছে আৰু বেমাৰৰ পৰা হাত সাৰিছে গতিকে যোগাসনটো আমাৰ ক'বলৈ গ'লে একপক্ষীয়ভাৱে এক কথাত ক'বলৈ গ'লে যোগাসনটো আমাৰ সকলো মানুহৰ কাৰণে পুৰুষ বা মহিলা কোনো পাৰ্থক্য নাই দুয়ো উভয়ে কৰিব পাৰে আৰু কৰাতো খুবেই দৰকাৰ আজিৰ দিনত যিসোপা দৰৱ ওলাইছে সেই দৰৱবোৰ খাই খাই মানুহবিলাক বেমাৰ হৈছে আজি যোগাসন কৰি নিজৰ স্বাস্থ্যটো মৰম কৰা আৰু যোগাসন কৰি নিজৰ স্বাস্থ্যটোক ভাল কৰা আজি এতিয়া মানে এইটো খুবেই দৰকাৰ বুলি মই ভাবিছোঁ